আমাৰ অঞ্চলত যাতায়াতৰ প্ৰমুখ সুবিধা আছে ৰে'লগাড়ী ৰে'লগাড়ী আমাৰ অঞ্চলত এখন ষ্টেচন আছে ৰৌতা বাগান এই ষ্টেচনৰপৰা ৰে'লখন য'ত আমাৰ ৰাজধানীলৈ যাব পাৰি তাৰ উপৰিও আমাৰ বাছৰ সুবিধা আছে নেশ্যনেল হাইৱে' ফিফটিন আমাৰ অঞ্চলৰ সংযোজিত হয়